অঁ মাছৰ দোকানী হয় নেকি আপোনালোকে কি কি মাছ বেচে বেচে লোকেল মাছ মই কা মই চলচলী পৰা কৈছিলোঁ হয় আপোনা হাঁ মই হয় প্ৰদীপ হয় হয় আপোনালোকে লোকেল মাছ বেচে ন আপোনালোকে কি কি লোকেল মাছ বিক্ৰী কৰা কৰে

মোক লাগিছিলে আপোনাৰ গৰৈ লাগিছিলে আৰু শিঙি লাগিছিলে এই এই দুটাই মাছ লাগিছিলে নাই এনেই দামবিলাক আপোনালোকৰ কেনেকুৱা হৈ আছে ৰেটটো অলপ কৱ নেকি গৰৈ মাছৰ তিনিশ হৈ আছে ৰেট শিঙি পাঁচশ চলি আছে ন আৰু আৰু আৰু আপোনালোকৰ কাৱৈ পোৱা যায় নেকি হয়নি মানে এই আৰু মানে ৰেট টো অলপ কমাব নোৱাৰি নে মানে আপোনালোকৰ ফিক্স ৰেট নেকি মোক অলপ অলপ অলপ দৰকাৰ হৈ আছিলে মোক মানে পাঁচ কেজি শিঙি আৰু চাৰি কিলো কাৱৈ দৰকাৰ হৈ আছিলে তেওঁ অলপ মানে মই বেছি কোৱানটিটিত ল'লো হয় আপোনালোকে যদি দাম দৰ বাৰ্গেন অলপ যদি কমাব পাৰিলে হয় হয় বুজিছো অঁ শিঙিটো পঞ্চাছ টকাকৈ পাৰিব ন আপোনালোকে আৰু কাৱৈটো কিমানকৈ পাৰিব আপোনালোকে

তিনিশ দহত পাৰিব ন আপুনি আপুনি তিনিশলৈ আহিব নোৱাৰিব নেকি

ঠিক আছে মই আপোনালোকৰ দোকানলে যাম ছাগে আপুনিটো থাকিবই দোকানতে মই দহটা মানত যাম ছাগে

হয় হয় আগবেলা দহটা বজাত ঠিক আছে যাতে আমি কথা খিনি পাতি ল'ম আৰু ঠিক আছে অঁ ঠিক আছে অঁ